হেল্ল' অঁ অঁ কক এই ইনেই খেতি মানে এবাৰ বৰ ভাল নহ'ল বানপানী আহিলে যে তাৰপিছত এইবাৰ আমাৰ ঘৰো বুৰিলে

আমাৰ ইয়াত হেৰি হ'ল এইবাৰ বানপানী আহি একদম গোটেই তাৰমানে ৰোৱা মাৰি আকৌ দুবাৰ দুবাৰ ৰুব লগা হৈছে অঁ অঁ আজৰি হ'ল এতিয়া এইফালে অকণমান আগলৈ ফুৰিবলৈ আহিলোঁ শুকাইছে শুকাইছে

ঘৰতে আছো অঁ আপোনালোকৰ সেইফালে কেনেকুৱা এতিয়া অঁ এতিয়া খোৱা বোৱা হ'ল নাই অঁ অঁ হ'ব